পৰম্পৰাগত অনুষ্ঠানত নৃত্য় পৰিৱেশন কৰাৰ সময়ত মানুহে কেনেধৰণে পোছাক পিন্ধে বিশেষকৈ মহিলাসকলে পিন্ধে মেখেলা চাদৰ ৰিহা গহনা দুগদুগী জোনবিৰি আদি পিন্ধে গামখাৰু পিন্ধে আৰু কাণফুলি পিন্ধে আৰু পুৰুষবিলাকে ধুতি পান্ ধুতি পাঞ্জাৱী বি বিহু মানে গামোচা টঙালি গামোচা টঙালি আদি পিন্ধে